হেল্ল' দাদা আপোনাৰ নম্বৰটো মোক জীতেনে দিছিলে অ মই আপোনাৰ ইয়াত মানে ফুৰিব আহি আছোঁ ইয়াতে আপুনি বৰ্তমান মই মানে বিচাৰোঁ যে ইয়াত মানে এই অঞ্চলৰটো ভিতৰত মানে ভাল ভাল খাদ্য এবিধ খাব বিচাৰোঁ ইয়াৰ ভাল খাদ্যবিধ কি বাৰু

অ অ অ আৰু ইয়াৰ পাছতো আৰু বেলেগ কিবা আছে নেকি তেনেকুৱা খাদ্য অ অ অ অ হয় অ ঠিক আছে তেন্তে